আমি খেতি বা ঘৰত কাম কৰি থাকোঁতে আমাৰ মাজত মনোৰঞ্জন কৰা বহুতো উপায় আছে যেনে নচা গান গোৱা আদি আমি খেতিত যেতিয়া নাঙল লৈ হাল বাবলৈ যাওঁ তেতিয়া ঘৰৰ মানুহে আমাক আহি জলপান আদি যোগাৰ কৰি দিয়ে আৰু সেইয়া খাই আমি আনন্দ লওঁ আৰু যেতিয়া গোটেইখিনিয়ে মিলি একেলগে নাচি বাগি ফূৰ্তি কৰোঁ তেতিয়া খুব আনন্দ লাগে